মই ৰান্ধিবলৈ ভাল পাওঁ কিন্তু ভাল পাওঁ মানে উত্তৰ ভাৰতীয় খাদ্য় ৰন্ধি ভাল পাওঁ কিয়নো ৰান্ধিবলে প্ৰথম পৰ্যায়ত মোৰ ৰন্ধাৰ ক্ষেত্ৰত মোৰ ইমান হেৰি গুৰুত্ব নাছিল কিন্তু মই খাই ভাল পাইছিলোঁ কিন্তু যেতিয়াৰ পৰা মই মোৰ বিয়া পতাৰ পিছৰ পৰা মোৰ মিছেছে ইমান ধুনীয়াকৈ ৰান্ধিবলৈ ল'লে গাহৰি মাংসই হওক মাছৰে হওক লোকেল মূৰ্গী হওক হাঁহেই হওক মোৰ ৰন্ধাৰ প্ৰক্ৰিয়াটো মাইকী মানুহৰ চাই বহুত ভাল লগা হ'ল লাষ্টত মই ভাবিলোঁ অকল সদায় মই নিজৰ পত্নীয়ে ৰন্ধাটো খোৱাতকৈ মই যদি নিজেই ৰান্ধিব পাৰোঁ তেতিয়াতো মোৰ বহুত ভাল লাগিব সেই ভাবি মই ভাবিলোঁ কি যে মই ৰন্ধাৰ প্ৰক্ৰিয়াটো মানুহজনীৰ পৰা আয়ত্ৱ কৰিবলৈ চেষ্টা কৰিলোঁ প্ৰথমতে মই তাই বনোৱা গাহৰি মাংসৰ লগত লাই শাকৰ যিটো মজা লগা জুতি সেইটো প্ৰথম মই শিকিলোঁ মই যেতিয়াৰ পৰা শিকিলোঁ তেতিয়াৰ পৰা মোৰ এনেকুৱাকে লাগিলে যেন মোৰ খাদ্যটো সুন্দৰ হৈছে ৰন্ধন প্ৰক্ৰিয়াটো বহুতখিনি ভাল হ'ল মই যেতিয়া গাহৰিটো বইল কৰোঁ কুকাৰত বইল কৰাৰ পাছত যেতিয়া লাই শাকটো দীঘলে দীঘলে দি পেলানি বনাওঁ এটা খাবলে টেষ্টটোৱেই সাংঘাতিক গাহৰি মাংস খায় যিটো টেষ্ট লাগে সেইটো বহুত মানে এটা ক'ব নোৱাৰি আৰু টেষ্ট আৰু ইমান সুন্দৰ এটা সুন্দৰ এটা খাদ্য তাৰোপৰি আকৌ মই পিছত দেখিলোঁ মোৰ মাইকী মানুহে হাঁহৰ লগত যেতিয়া যেতিয়া কোমোৰা বনাই সেইটো ইমানেই ধুনীয়া টেষ্টি যিটো আমাৰ উত্তৰ ভাৰতীয় এটা মানুহৰ প্ৰধান খাদ্য হাঁহ আৰু কোমোৰা হাঁহ আৰু কোমোৰাৰ ইমানেই এটা টেষ্টি বস্তু যিটো নেকি কল্পনাই কৰিব নোৱাৰি হাঁহ আৰু কোমোৰাৰ লগত যেতিয়া বনাব তাৰ যিটো টেষ্ট সেইটো টেষ্ট পোৱাটো খোৱাজনেহে বুজি পাব যে এইটো এটা সাংঘাতিক টেষ্ট যেতিয়া আৰু হাঁহ আৰু কোমোৰাটোৰ উপৰিও অকল হাঁহটো বনালেও ইমান বেয়া নালাগে হাঁহটো লগত কোমোৰাটো বেলগ ধৰণৰ এনেই গাহৰি মাংসটোৰ উপৰিও আৰু আমাৰ লোকেল মুৰ্গী সেইটো ৰন্ধা প্ৰক্ৰিয়াও মই শিকিলোঁ সেইটো শিকাৰ লগে লগে সেইটো বনাবলৈও মই সদায় চেষ্টা কৰোঁ ভালকৈ কেনেকৈ বনাব পাৰি তাৰ উপৰি আকৌ মাছটো মোৰ প্ৰিয় খাদ্য মাংস নহ'লেও মাছটো আমি সদায়ে খাব পাৰোঁ মাংসটো কিন্তু সদায়ে খোৱাটো ইমান ভাল নহয় মাছটো সদায় খালেও কোনো অপকাৰ নকৰে যেনে আমাৰ লোকেল মাছটো তেনেকেই লোকেল আমাৰ প্ৰায় সাধাৰণতে আমাৰ খাল বিলবিলাকত পোৱা শাল শ'ল বৰালি এনেকে আৰু ফিছাৰিত পোৱা ৰৌ কুঢ়ি ইত্যাদি এনেকুৱা মাছবিলাক বনাবলে হ'লে খাই বেলেগ সুন্দৰ টেষ্টি লাগে এনেকে পালেং শাকৰ লগত মাছৰ জোল খোৱাটো এটা সুন্দৰ টেষ্টি তাৰ পৰা আকৌ মাছৰ মানে কি প্ৰত্যেকটো মাছৰ লগত বেলেগ বেলেগ আঞ্জাৰে বনোৱা বেলেগ বেলেগ টেষ্টি কিবা এটা ভাল লাগে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰিয় খাদ্য হিচাপে মাছো এটা ধুনীয়া বিশেষকে আমাৰ লোকেল মাছৰ ক্ষেত্ৰত বিশেষকে বৰালি মাছৰ লগত ধুনীয়াকে বৰালি মাছটো বনাবলে বৰালি মাছৰ লগত কি বনালে খাই ভাল লাগিব সেইটো বহুতে নাজানিব পাৰে বৰালি মাছৰ লগত এনেই জাতিলাও লগত যদি বনোৱা যায় এটা সুন্দৰকে বনাব পাৰি বৰালি মাছৰ লগত আৰু ঔটেঙা জোল বনায়ো খাই ভাল লাগে তেনেদৰে আমাৰ শ'ল মাছৰ লগতো লফা লগত যেনেকে গৰৈ মাছ লফা শাকৰ লগত গৰৈ মাছৰ যিটো এটা টেষ্ট সেই টেষ্টটো সাংঘাটিক টেষ্ট পুঠি মাছৰো এটা ধুনীয়া আমি এটা খাদ্য বনাব পাৰোঁ পুঠি মাছটো আমি চৰ্চৰী বনায়ো খাব পাৰোঁ পুঠি মাছটো আমি পাতত দিও খাব পাৰোঁ তেনেকে পুৰিও খাব পাৰোঁ এটা সাংঘাতিক ধুনীয়া টেষ্টি কৰি খাব পাৰি তাক এতিয়া যেনেকে মোৱা সৰু সৰু মাছ যেনেকে দৰিকণা বা মোৱা মাছেই হওক তাক আমি পাতত দি খাব পাৰোঁ পাতত দি খালে যিটো টেষ্ট লাগিব সেই টেষ্টটোৰ লেখীয়া আৰু টেষ্ট নাই ইমান সুন্দৰভাৱে পাতত দিয়া মাছ এনেকে আমি দৰিকণাই হওক বা মোৱা মাছেই হওক পাতত দি খালে তাৰ লগত আদা নহৰু ধনিয়া যেনেকে য'ত জলকীয়া চলকীয়া দি পেলাই আমি পাতত দি খাওঁ সি এটা সুন্দৰ টেষ্টি আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ ভাৰতীয় যিটো খাদ্য সেই খাদ্যটোৰ বিশেষকৈ মই ভাল পাওঁ দক্ষিণ ভাৰতৰ খাদ্যৰ বিষয়ে মই ইমান নাজানো তথাপিতো আমাৰ উত্তৰ ভাৰতীয় খাদ্যৰ ভিতৰত প্ৰধানকৈ গাহৰি মাংসটো বেছি তৃপ্তিৰে বা টেষ্টিৰে খাব বিচাৰোঁ এইটো মই খাই বহুত ভাল পাওঁ সদায় ঘৰত খাব নোৱাৰি তথাপিতো মাজে সময়ে আমি গাহৰি মাংসৰ টেষ্ট ছানডে' দেওবাৰে এনেকুৱা দেওবাৰত আমি বিশেষকে গাহৰি মাংসটো খোৱা বেছিকে খাওঁ আৰু গৰম বতৰত ইমান এটা খাবলে ইমান অলপ গৰম খাদ্য যে গতিকে ঠাণ্ডাৰ দিনত আমি বিশেষকে তাক খাওঁ গাহৰি মাংসৰ লগত সঁচা কথা ক'বলৈ গ'লে লাই শাকৰ লগত যেতিয়া গাহৰিটো বনোৱা যাব তেতিয়া আৰু তাৰ লেখীয়া টেষ্টি আৰু আমি তেল নিদিয়াকৈ এটা গাহৰি বনাই খাওঁ যিটোত তেলৰ প্ৰয়োজন নহয় গাহৰিৰ তেলতে আমি তাক বনাই খাওঁ সম্পূর্ণ বইল নিছিনাকে বনাই খাওঁ সেইটোৰ লেখীয়া আৰু টেষ্ট বেলেগ খাদ্যত নাই যেনেকে গাহৰি আৰু হাঁহৰ কথা ক'বলে বেলেগ আৰু হাঁহৰ লগত গাহৰি আৰু হাঁহ দুয়োটাই বেলেগ বেলেগ বস্তু তথাপিতো হাঁহৰ বনোৱা ষ্টাইল এটা বেলেগ আছে সেই বনোৱাটোৰ লগত হাঁহটো খাই ভাল লাগে হাঁহে কোমোৰাই এইপিনে গাহৰি হওক লাই শাক হওক খাই ভাল লাগে তাৰ উপৰি আমাৰ বহুত কিবা কিবি খাদ্য আছে আমি বনাই খোৱা ভিতৰত কিন্তু মোৰ নিজৰ ফালৰ পৰা ক'বলৈ গ'লে মই সঁচা কথা ক'বলৈ গ'লে মই এইকেইটা বনাই খাই ভাল পাওঁ প্ৰথম অৱস্থাত কিন্তু মই বনাব জনা নাছিলোঁ বহুত চেষ্টা কৰিলোঁ মোৰ মিছেছে বহুতখিনি মোক সহায় কৰিলে বনাবলে লাষ্টত মোৰ বনাই যেতিয়া খাবলে হেৰি লগা হ'ল তেতিয়া মোৰ মাইকী মানুহে মিছেছে কৈছে মই নিজে বনোৱাটো খাই টেষ্ট নাপাওঁ আপুনি বনোৱাটোহে মোৰ বেছি টেষ্ট তেতিয়া মই কি ক'ম মই ক'লোঁ নাই মইতো ইমান ভালকে নেজানো কিন্তু মই নিজেই বনোৱাটো মই ইমান টেষ্ট নাপাওঁ কিন্তু মিছেছে কয় বোলে নহয় আপুনি বনোৱাটোৱেই বেছি টেষ্ট তেনেকৈ বনাওঁতে বনাওঁতে কিবা এটা ভাল লগা হ'ল সেয়াই মই খাদ্যৰ ভিতৰত এইটোৱে আৰু উত্তৰ ভাৰতীয় খাদ্য বনাই ভাল পাওঁ ৰান্ধিবলৈ ভাল পাওঁ ৰান্ধি বেলেগক ৰাইজক খুৱায়ো ভাল পাওঁ লগৰ বন্ধু বান্ধৱীক খুৱায়ো ভাল পাওঁ সেইটোৱেই ঠিক আছে হ'ব